লাটু দা হয়নে মই অনন্যাই কৈছোঁ মানে মই পাৰ্চেল এটা আজি এসপ্তাহ আগতে দিছোঁ অহা নাই নাইকিয়া এই শিৱ মন্দিৰটো যে শিৱ মন্দিৰটোৰ ওচৰতে বনগাওঁ হয় দাস গাঁও মানে এই শিৱ মন্দিৰ অঁ শিৱ মন্দিৰটোৰ ওচৰৰ দাস গাঁওখন যে

অনন্যা দাস বুলি আছে মানে মই এসপ্তাহৰ আগতে পাৰ্চেলটো দিছোঁ এতিয়ালৈকে আহি পোৱা নাই আগতে এই নিচিনা হোৱা নাইকিয়া মই দিছিলোঁ মানে তাৰিখটোতো মোৰ এতিয়া মনত নাই ন মই এসপ্তাহ আগতেই দিয়াটোহে মনত আছে অঁ আগতে বাৰু আপুনিয়ে মোৰভাগৰ ডেলিভাৰী দিছিলেহি বাৰু অঁ হয় আপুনিয়ে দিছিলে চাওকচোন বাৰু চিনি পাইছে নাই বাৰু মই কোনে কৈছোঁ মানে দাস গাঁওখন যে আছে মন শিৱ মন্দিৰৰপৰা এইফালে পাৰ হৈয়ে যে আম দুযোপা যে আছে শেৱালি বুলি যে কয় শেৱালিহঁতৰ ঘৰৰ ওচৰত অঁ সেইডোখৰতে তিনিআলি এটা আছে অঁ পাৰ অঁ পাৰ হৈ আহিব লাগে অঁ সেইটো হয় বাৰু মানে মোৰ কি হৈছে মানে দেৱালীয়ো পাইছেহি ন দেৱালী পাইছেহি পিন্ধিম বুলি দিছিলোঁ বিয়া এখনো আছে সোমবাৰ দিনাখনিলে এতিয়ালৈকে আহি পোৱাহি নাই আৰু কাপোৰ নাই ন পিন্ধি যাবলৈ সেইটো কাৰণে দিছিলোঁ ডেটৰ মতে দিছিলোঁ ডেটৰ মতে আহি পাবহি লাগে এতিয়ালৈকে আহি পোৱাহিয়ে নাই মোৰ আগে পিছে এই নিছিনা হৈ পোৱা নাছিলে বাৰু এইবাৰহে হৈছে তেনেকুৱা কেনচেল কৰা নাইকিয়া মই কেনচেল কৰা নাই বাৰু নাই নাই মই কেনচেল কৰা নাই কনফ'ৰ্ম একদম মই কেনচেল কৰা নাইকিয়া কালি পৰহি মানে এসপ্তাহমান হৈছে মানে এসপ্তাহ আগ হৈ গ'ল মানে মই কুৰ্তি চেট এযোৰ দিছিলোঁ অঁ এতিয়ালৈকে বৰ্তমান অহা নাইকিয়া আকৌ দেৱালীয়ো পাইছেহি বিয়াও পাইছেহি বিয়াততো পিন্ধিব লাগিছিলহি এতিয়ালৈকে আহি পোৱাহি নাইকিয়া এইটো নাম্বাৰতে দিছিলোঁ এই নাই নাই এইটো নাম্বাৰতে দিছোঁ

অঁ মোৰ নাম্বাৰতো লৈ ল'ব বাৰু অঁ ডাবল নাইন ফাইভ চেভেন থ্ৰী জিৰ' এইট ফ'ৰ এইট থ্ৰী নাই মোৰ চাইডৰপৰাতো আজি ষোল্ল তাৰিখে দেখাইছে ডেলিভাৰী পাবহি নিছিনা হৈছে মানে ষোল্ল তাৰিখ দেখাইছে এদিন সোতৰ তাৰিখ দেখাব তেনেকৈ দেখাই আছে আকৌ এতিয়ালৈকে বৰ্তমান আহি পোৱাহিয়ে নাইকিয়া পাৰ্চেল আৰু নাই দিয়া সেইটোৱে দিছিলোঁ আহি পাবহি আহি পাবহি লাগিছিলে এতিয়ালৈকে আহি পোৱাহি নাইকিয়া মানে কি তেনেকৈ হ'লে আৰু ফ্লিপকাৰ্টত বস্তু নিদিম আৰু

সেইটো হয় বাৰু অনন্যা দাস বুলি কৈছিলোঁ

অঁ আপুনি আনিব কাইলৈৰ ভিতৰত পাবহিনে

অঁ বনগাঁৱলৈ আহোঁতেনে সোমাই যাব মানে শিৱ মন্দিৰটো ওচৰৰ এইফালে এইটো কি দাস গাঁওখন যে দাস গাঁৱখনলৈ সোমাই দিব অঁ মই ওলাই যাম বাৰু মই আপোনাক চিনি পাওঁ বাৰু আপুনি মোক চিনি পাই খালী পাহৰিছেহে চাগৈ হয় হয় অঁ হয় হয় সেইটো হয় বাৰু অঁ

মায়ে বনাই আছে অঁ বেয়া নাপাব মানে কি এইটো কি দাস গাঁৱখনৰ যে দাস গাঁওখনলৈ এনেকৈ আহি আম দুযোপা পাব আম দুযোপাৰ তলতে শেৱালি দাস বুলি আছে শেৱালি দাসহঁতৰ ঘৰৰ ওচৰতে অঁ অঁ মই ওলাই দিম বাৰু আপুনি মোক ফোন কৰি দিব অঁ অঁ ঠিক আছে বেয়া নাপব দেই অঁ হয় বাৰু সেইটো ঠিক আছে হ'ব দিয়ক